মই ভাল পোৱা উৎসৱ প্ৰধানকৈ আমাৰ অসমৰ প্ৰাণ ণৰ উৎসৱ বুলিয়ে ক'ব লাগিব বিহু বিহু হ'ল অসমৰ জাতীয় উৎসৱ বি উসচৱ আমাৰ অসমীয়া জাতীয় উৎসৱ প্ৰধানকৈ তিনিটা সেইকিটা হ'ল ৰং ৰঙালী বিহু ৰঙালী বিহু বহাগ বিহু বুলি কোৱা হয় ৰঙালী বিহুক কাতি বিহু বা কঙালী বিহু বুলি কোৱা হয় মাঘ বিহু বা ভোগালী বিহু বুলি কোৱা হয় এই বিহুত আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহবিলাকে বিহু অতীজৰ পৰাই বিহু প্ৰধানকৈ সাত দিনৰ পালন কৰিছিল কিন্তু সময় সাপেক্ষে এই দিনবিলাক আজিকালি কমি গৈছে আমাৰ বহাগ বিহুত আমাৰ জাতিৰ মানুহবিলাকে বা সকলোৰ মাজত এটা সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ৰাখিছে সকলো মানুহৰ মাজত মিলা প্ৰীতিৰে আনন্দ

আৰু বহাগৰ বহাগ বিহুৰ আগদিনাও গৰু বিহু বুলি কোৱা হয় সেই গৰু বিহুত গৰু ম'হ গা ধুৱাই মেলি নতুন পঘাৰে গৰু বান্ধে আৰু গধূলিলৈ গৰুবিলাকক গিৰিহঁতে পিঠা পনা খুৱায় আৰু তেওঁলোকক এটা মান কৰা হয় আৰু কি হয় পিছদিনাখন মানুহ বিহু দিনাখন ঘৰৰ জ্যেষ্ঠ মা দেউতাৰ পৰা আৰম্ভ কৰি ককাদেউতা আদি কৰি সকলোৱে জ্যেষ্ঠজনক একোটি বস্ত্ৰ

একোটা গুৱা পাণ দি তেওঁলোকক আশীৰ্বাদ লোৱা হয় আৰু জ্যেষ্ঠজনেও

কুশলে থাকিবৰ কাৰণে আশীৰ্বাদ দিয়ে আৰু সকলোৰে

নতুন সাজ পোছাক পৰিধান কৰে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে বিহুত ইজনৰ সিজনৰ ঘৰলৈ গৈ তেওঁলোকে আনন্দ ফূৰ্ত্তিৰে সেইকেইটা দিন অতিবাহিত কৰে আৰু ডেকা গাভৰুৱে লগ খাই গাঁৱত হুঁচৰি মাৰে তেওঁলোকে সেই হুঁচৰিতে সকলোৱে আনন্দ ফূৰ্ত্তি কৰি তেওঁলোকে সাতদিন পাৰ কৰে ইয়াৰ পিছতে আহে আমাৰ কাতি বিহু কাতি বিহু বিশেষকৈ আৰু কঙালী বুলি কোৱাৰ এটা অৰ্থ আছে কাতি বিহুত আমাৰ কিছু সংখ্যক লোকৰ ক্ষেত্ৰত আৰ্থিকভাৱে বৰ দুৰ্বল হয় তেওঁলোকে ভালধৰণে বিহুটো পালন কৰিব নোৱাৰে গতিকে আমি কঙাল বা সেইকাৰণে কঙাল বিহু বা কাতি বিহুক কঙাল কঙালী বিহু বুলি আগত মানুহবিলাকে নামজাৰি কৰিছিল আজিকালি প্ৰায় মানুহবিলাকে কাতি বিহু খুব কম সংখ্যক মানুহে পালন কৰা দেখা যায় ইয়াৰ পাছত আহিলে আপোনাৰ মাঘ বিহু বা ভোগালী বিহু মাঘ বিহুত বা ভোগালী বিহু কোৱাৰ উদ্দেশ্য এটাই আঘোণৰ পথাৰত সকলোৱে ধান এমুঠি চপাই লৈ সকলো ঘৰতে খোৱা সময়ত সামগ্ৰী অতিমাত্ৰা উপলব্ধ হৈ থাকে কাৰো অভাৱ নহয় তেওঁলোকে ভোগ নিজৰ ইচ্ছা অনুযায়ী কৰিব কাৰ পাৰে কাৰণে মাঘ বিহুক আমি ভোগালী বিহু বুলিও কওঁ আৰু মাঘ বিহুত মেজি জুয়ো জ্বলায় মেজি জুই জ্বলাই তেওঁলোকে অগ্নি দেৱতাক পূজা কৰি কিছুসংখ্যকে আশীৰ্বাদ বিচাৰে ভালে কুশলে পাৰ কৰিব কাৰণে দিনকেইটা অতিবাহিত কৰিবলৈ এনেকুৱাকৈও আমি আমাৰ বিহুৰ ক্ষেত্ৰত আমাৰ অসমীয়া জাতিয়ে অতীজৰ পৰা পালন কৰি আহিছে কিন্তু অতীজৰ বিহু যিধৰণে মানুহবিলাকে পালন কৰিছিল আজি সেই বিহু কিন্তু আমি দেখিবলৈ পোৱা নাযায় কিয়নো অতীজৰ বিহু কিছুমান বৰ্তমান হেৰাই গৈছে অতীজত আগতে গাভৰু ছোৱালীবিলাকে তিনিআলি মূৰত চাৰিআলি মূৰত নহ'লেবা কোনো দোকা মুকলি ঠাইত গছ তলত হাঁফলু যদি থাকে ডাঙৰ তাত গৈ ছোৱালীবিলাকে বিহু মাৰিছে সেই বিহুটোক আমি তেওঁলোকক জেং বিহু বুলি কৈছিলোঁ গাভৰুবি বিলাকে তাত লগ খাই তেওঁলোকে বাটেদি যোৱা মা বিলাকক তেওঁলোকে নাচি বাগি বিহু গাই শুনাইছিল কিন্তু বৰ্তমান খুব দুই এটুকুৰা ঠাইতে এইবিলাক বিহু দেখিবলৈ পোৱা যায় আৰু হয়তো আজিকালি ল'ৰাবিলাকে এই ক্ষেত্ৰত যদি সোধা হয় জেংবিহু কাক কয় আগতে গাভৰু লোকবিলাকে গাইছিল কেনেকৈ ক'ত গাইছিল বুলি ক'লে হয়তো সেইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব নোৱাৰিব পাৰে গতিকে আগতে বিহু আৰু বৰ্তমানৰ বিহুৰ লগত বৰ্তমানৰ কিন্তু বিহুবিলাক বাণিজ্যিক ফালে ধাৱমান হৈছে তেও চাংবিহু হ'ল অতীজত কিন্তু চাংবিহু নাছিল গতিকে আমাৰ বিহুৰ ক্ষেত্ৰত সম যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কিছু নীতি নিয়মো পৰিৱৰ্তন হৈ আহিছে গতিকে আমি যাতে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি সুন্দৰভাৱে আমি বজাই ৰাখিব পাৰোঁ সকলোৱে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাটো কামনা কৰিব লাগে মই বিহু বিষয়ে ইমানকে কৈ সামৰণি মাৰিছোঁ